আচলতে মই অসমীয়া গীত ৰচনা কৰোঁ আৰু সেই গীতসমূহ ৰচনা কৰোঁতে আচলতে মোৰ সৰুৰে পৰাই অসমীয়া ভাষাটোৰ প্ৰতি আকৃষ্ট আছিলোঁ আৰু বহুত বেছি ভাল পাইছিলোঁ অসমীয়া বিষয়টোক আৰু অসমীয়া কিতাপ বিভিন্ন ধৰণৰ সাধুৰ কিতাপ বা কবিতাৰ কিতাপ উপন্যাস তেনেকুৱা ধৰণৰ বহুত কিবা কিবি পঢ়িছিলোঁ সৰুৰ পৰাই আৰু এতিয়াও পঢ়োঁ কিছুমান ভাল ভাল লেখকৰ কিতাপ তেনেকুৱা কবিতাৰ কিতাপবিলাক ক'ৰবাত যদি কিবা নতুন কিতাপ ওলাইছে সেইবিলাকো মই মই সংগ্ৰহ কৰি পেলাই পঢ়িবলৈ চেষ্টা কৰোঁ আৰু তাৰপৰাই কিছুমান শব্দ ভাল লগা কিছুমান শব্দৰ পৰা মই কিছুমান এটা শব্দ লৈ পেলাই কিছুমান গানত মই তেনেকে ইউজ কৰোঁ আৰু সেইবিলাক কৰি পেলাই এটা গান ৰচনা কৰোঁ তেনেকে আৰু আচলতে ফুৰি ক'ৰোবাত যদি ফুৰিব যাওঁ সেইখিনি সেইখিনি ঠাই কিছুমান মোৰ নেচাৰেল প্লেছ মই ভাল পাওঁ তেনেকুৱা নেচাৰেল প্লেছবিলাকত যেতিয়া ফুৰিব যাওঁ তেতিয়া কিছুমান শব্দ মূৰত নিজে নিজে সোমাই যায় সেইবিলাক আৰু সেই শব্দবিলাক সোমাই গ'লে তেতিয়া এটা গান ৰচনা কৰাত সুবিধা হয় এতিয়া আপুনি ক'ৰবাত ধৰক এনে বাহিৰত ক'ৰবাত যান্ত্ৰিকতাৰ মাজত আছে তেতিয়া কিন্তু এই শব্দবিলাক অহাত আপোনাৰ অসুবিধা হ'ব আৰু কেতিয়াও নাহে তেনেকুৱা ভাল শব্দ বা কিছুমান কিছুমান মুহূৰ্ত থাকে তেনেকুৱা এতিয়া কেতিয়াবা মই গা ধুলেও তেনেকুৱা মোৰ শব্দ কিছুমান মোৰ কিবা মূৰত সোমাই আহে যে এনেকুৱা এইটো শব্দ এইটো শব্দ এনেকুৱা গানত সোমাই দিলে ভাল লাগিব এনেকে তেতিয়া মই গানটোও ৰচনা কৰা হয় লগতে শব্দটোও মোৰ মূৰত থাকি যায় তেনেকে এটা শব্দ কেতিয়াবা শব্দবিলাক ঘপককে আহি যায় ফুৰিব গ'লে আচলতে বেছিকে আহে নেচাৰেল প্লেছবিলাকত তেনেকে গ'লে বা যদি মই পাহাৰৰ দাঁতিত যদি বহি আছোঁ তেনেকে নৈৰ পাৰত সেইবিলাকত বহি থাকিলে তেওঁ মৃদু বতাহে শব্দ কিছুমান দি যায় আৰু সেই শব্দবিলাক সংগ্ৰহ কৰি পেলাই মই গানৰ লাইনত বহুৱাই দিওঁ আৰু এটা গান সৃষ্টি কৰিব মই সক্ষম হওঁ এটা গান সৃষ্টি কৰোঁতে আচলতে বহুত শব্দৰ প্ৰয়োজন প্ৰথমতে থাকিব স্থায়ী তাৰপিছত থাকিব অন্তৰা আচলতে আজিকালি এটা অন্তৰাৰে গান হয় কিন্তু যেতিয়া প্ৰথম যেতিয়া গান সৃষ্টি হৈছিল তেতিয়া অন্তৰাৰ কোনো হিচাপ নাছিল যেতিয়া মানুহবিলাক যান্ত্ৰিকতা নাছিল যান্ত্ৰিকতাতো নাছিল তেতিয়া মানে মানুহবিলাকে বেজাৰ নাপাইছিল কিছুমান বস্তু শুনি আজিকালি সকলোৱে ত্ৰিছ ছেকেণ্ডৰ বস্তু চাই পেলাই ভাল পায় মানুহবিলাকে আৰু এতিয়া এই এটা অন্তৰা বা দুটা অন্তৰাই খুব বেছি আৰু এটা স্থায়ী লেখোতে যিখিনি শব্দৰ প্ৰয়োজন হয় সেইবিলাক সংগ্ৰহ কৰোঁতে যিখিনি এইবিলাক আনি পেলাই লিখি পেলাই এজন লিখকে সেইবিলাক কষ্টৰ কষ্টৰ মূল্যখিনি বুজি পায় আৰু তাৰপিছত অন্তৰাত কেনেকে কি বঢ়াব লাগব কেনেকে ক্ৰছলাইন কোনটো সেইবিলাক চাই পেলাই সকলো ধৰণৰ এনেকুৱা বহুত থাকে তেনেকুৱা শব্দ তেনেকে কিছুমান সৰু ল'ৰা ছোৱালীয়ে কিতাপ লিখে আজিকালি তেখেতত তেখেতসকলৰ কিতাপতো পোৱা যায় এইবিলাক শব্দ ভাল শব্দ কিছুমান উপন্যাসবিলাকত বহুত ভাল ভাল লিখকে লিখে তেখেত তেওঁলোকৰ শব্দবিলাক বহুত আগশাৰী মানে সেইবিলাক শব্দ ল'ব পাৰি কিন্তু গান এটা লিখোতে অলপ সহজ ধৰণৰ মানুহে বুজি পোৱা ধৰণকে লিখিলেহে মানুহে ভাল পায় আৰু তেনেকুৱা শব্দই মই বিচাৰি ফুৰো তেনে আজিকালি ডেকাচামে যিবোৰ কিতাপ উলিয়ায় আৰু সেই কিতাপবোৰতে আচলতে সেই শব্দবোৰ পোৱা যায় সেই শব্দবোৰ সংগ্ৰহ কৰি লৈ আজিকালি গান সৃষ্টি কৰাত বহুত সহজ বুলি মই ভাবোঁ আৰু এনেকে মই এইবিলাক বস্তু মানে শব্দৰ এই কেনেকে কি লিখিব লাগে সেইবিলাক মই আয়ত্ব কৰোঁ তেনেকে সেই শব্দবিলাক লৈ পেলাই এটা গানৰ কাৰণে